হেল্ল'

বতৰ বেয়া হৈ আছে

হয় চিলেবাছখিনি শেষ হোৱা নাই পৰীক্ষাও পালেহি চিলেবাছখিনি মই শেষ কৰি দিব লাগিব অঁ পঢ়াব ল'ৰা ছোৱালীবোৰ অহা নাই

অঁ অঁ হ'ব ছাৰ ঠিক আছে ওম